পশুপালনৰ লগত মিলাই আমি বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰো এতিয়া গৰুৰ পৰা আমি গাখীৰ ব্যৱ গাখীৰ কাম আমি কৰিব পাৰো ঠিক গৰু গৰুৰে আমি হাল বায়ো হাল বায় বলধ গৰুৰে আমি হাল বায়ো বিভিন্ন খেতি কৰিব পাৰি মাটি চহা ক্ষেত্ৰত তাহাঁতৰ সহায় হয় গৰু পা সহায় হয় ঠিক সেইদৰে ম'হৰ পৰা আমি গাখীৰ পাব পাৰো তাৰ ওপৰি ম'হ ব'ল গোণা ম'হক আমি আমাৰ কুঁহিয়াৰ খেতিৰ লগত জড়িত কৰাব পাৰো বিশেষকৈ কুঁহিয়াৰ খেতি এটা লাভজনক খেতি আজিৰ তাৰিখত অতি লাভজনক খেতি কুঁহিয়াৰ খেতি ঠিক ছাগলীৰ ছালৰ পৰা আমি গাখীৰ পা ছাগলী পুহিলে আমি ছাগলীটো মাংসৰ লগতে ছাগলীৰ গাখীৰো আজিৰ তাৰিখত বহুত বহুত ক্ষেত্ৰত বিভিন্ন দৰৱৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেইধৰণে আমি ছাগলীৰ ছালখনেও আমাৰ বিভিন্ন ধৰণৰ কাম কৰিব পাৰি গৰুৰ ছালখন গৰুৰ ছালখন বিক্ৰী কৰো যথেষ্ট টকা ইনকাম কৰিব পাৰি আজিকালি গৰুৰ মাংস এখন ভাল বজাৰ গঢ়ি উঠিছে আৰু তাৰ লগত নোম বিশেষকৈ গৰু ম'হ তাৰ ওপৰত যদি আমি কেনেবাকৈ ভেড়া আমি পুহিব পাৰো সেই ভেড়াৰ পৰা আমি নোম তাৰ ভেড়াৰ নোম খিনিৰ পা আমি এটা ভাল ব্যৱসায় কৰিব পাৰি আৰু সেইবিলাক বিক্ৰী কৰি যথেষ্ট টকা ইনকাম কৰিব আমি পাৰো